এখন তিনচুকীয়াত বহুত ভাল ৰেষ্টুৰেণ্ট খুলিছিলে নতুনকে আমি তাত সপৰিয়ালে গৈছিলোঁ খাবলে তাৰপিছতে হেৰি তাত আমি বাটাৰ নান আৰু পনীৰ অৰ্ডাৰ চাহী পনীৰ অৰ্ডাৰ দিছিলোঁ খাই বহুত ভাল লাগিলে বাটাৰ নানটো বহুত কোমল আছিলে খাবলৈও বাটাৰ পনীৰ বেছি মছলাও নাছিলে খাই বহুত ভাল লাগিছিলে তাত চাহী পনীৰটো চাহী পনীৰ ওপৰত অলপ ক্ৰীম দি দিলে আৰু ভাল লাগে খাই আমাৰ পৰিয়ালে খাই বহুত ভাল পাওঁ কেতিয়াবা কেতিয়াবা যাওঁ গৈ সেইখন ৰেষ্টুৰেণ্টতে খাওঁ খাই আমি প্ৰায় বাকীবোৰতকে বাটাৰ পনীৰ আৰু বাটাৰ নান আৰু চাহী পনীৰ খায়ে ভাল পাওঁ তাত বেছিভাগ আমি সেইটোৱে অৰ্ডাৰ দিওঁ এতিয়াও গ'লেও পাওঁ মই সেইটোকে অৰ্ডাৰ দিবলৈ বিচাৰিম পোলাও চিকেন সেইদে খাই পাইছোঁ কিন্তু বিশেষকে সেইটো খাই বেছি ভাল লাগে বাটাৰ নান আৰু চাহী পনীৰ তিনচুকীয়াত বহুত ভাল লাগে সেইখন হোটেলত বাকীবোৰ ৰেষ্টুৰেণ্টত গৈছোঁ গৈছোঁ যদিও তিনচুকীয়া সেইখন ৰেষ্টু ৰেষ্টুৰেণ্টৰ খানাটো বহুত ভাল লাগে আৰু বিশেষকে আমি গ'লেও সেইটোকে অৰ্ডাৰ দি খাওঁ চাহী পনীৰ আৰু বাটাৰ নান সেইখন ৰেষ্টুৰেণ্টত অকল বাটাৰ নান নহয় বাটাৰ নান আৰু চাহী পনীৰ নহয় তাত মাংসো বহুত ধুনীয়া বনায় আৰু জিৰা ৰাইচ ধুনীয়া বনায় মানে বহুতৰ মুখত শুনিছোঁ বহুতে সেইখন ৰেষ্টুৰেণ্টত গৈ ভাল পায় তিনচুকীয়া আমাৰ ঘৰৰ পৰা দূৰ পৰে সেইকাৰণে আমি যেতিয়াই যাব খাব ইচ্ছা হয় তেতিয়াই পটকে যাব নোৱাৰোঁ যেতিয়া আমি কিবা কামত তিনচুকীয়ালৈ যাওঁ গ'লেই আমি সেইখন ৰেষ্টুৰেণ্টতেই খাওঁ দুপৰীয়া সাঁজ হওক বা ৰাতিৰ সাঁজ হওক আমি খাইহে আহোঁ সেইখন ৰেষ্টুৰেণ্টতে আপোনালোকেও কোনোবাই খাব ইচ্ছা কৰিলে তাত তিনচুকীয়াত আহি খাবহি পাৰিব চাফ চাফাই কোনো হেৰি নাই বেছি মচলাৰ বস্তু নিদিয়ে খাই ভাল লাগে ঘৰত বনাই খাওঁ যদিও ইমান নিজে বনোৱাটো সেই হোটেলখনৰ টেষ্টটো উলিয়াব নাজানো তাত খাই ভাল লাগে